নিশ্চয়কৈ আজিকালিৰ দিনত সেয়া লাগিলে শিশুৰ বয়স বুলি নহয় সেয়া লাগিলে এক দেৰ বছৰীয়া দেৱশিশুৱেই হওক বা প্ৰাপ্ত বয়স্ক নোহোৱা বয়সলৈকে অৰ্থাৎ সোতৰ ওঠৰ বছৰ ওঠৰ বয়সৰ তলৰ প্ৰায়বোৰ শিশুক আজিকালি সঁচা সচৰাচতে আমি মোবাইলৰ সৈতে জড়িত হৈ থকাই দেখিবলৈ পাওঁ কোনোবাই ভাত খোৱাৰ সময়তো মোবাইলটো টিপ মোবাইলটো ব্যৱহাৰ কৰি থাকে বা অন্যান্য সময়তো যিটো সময়ত আগৰ দিনৰ ল'ৰা ছোৱালীসমূহে কি কৰিছিল আগৰ দিনৰ ল'ৰা ছোৱালীসমূহে খেলিবলৈ গৈছিল সেয়া লাগিলে ৰবাব টেঙাৰ বলেই হওক বা অন্যান্য কিবা বলেই হওক তেওঁলোকে পলিথিনৰ বলেই হওক তেওঁলোকে খেলিছিল কিন্তু আজিকালিৰ প্ৰজন্ম আজিকালিৰ শিশুসকলক নিশ্চয়কৈ এই যোনটো আগৰ যিটো খেলৰ যিটো এটা মাধ্যম সেইটো লাহে লাহে হেৰাই যাবলৈ ধৰিছে আজিকালিও আমি কি দেখিবলৈ পাওঁ মোবাইলত বি জি এম আই যিটো আগতে পাবজি বুলি কৈছিল সময় অসময় নাই সকলো সময়তে প্ৰায়বোৰ সময়তে ছয় সাত ঘণ্টা ন্যূনতম আজি আজি বেছিভাগ ল'ৰা ছোৱালীকে আমি দেখিবলৈ পাওঁ খেলিবলৈ খেলা দেখিবলৈ পাওঁ স্কুলৰ পৰা আহিলে বিদ্যালয়ৰ পৰা আহিলে বা কলেজৰ পৰা আহিলে তাৰ পৰাই তাৰপিছতে তেওঁলোক মোবাইলৰ ফোনসমূহত লাগি যায় সেয়া বি জি এম আইয়েই হওক বা মোবাইল লিজেন্স নামৰ গেমটোৱে হওক বা ক্লেছ অফ ক্লেনছ বুলি থকা গেমটোৱে হওক গতিকে নিশ্চয়কৈ আগৰ যিটো এটা খেলৰ মাধ্যম ক্ৰিকেট খেলিবলৈ খেলপথাৰখনলৈ যাওঁ ফুটবল খেলিবলৈ খেলপথাৰখনলৈকে যাওঁ সেই সেইখিনিৰ সময়ৰ পৰিৱৰ্তিত হৈছে আৰু এটা কথা হৈ যায় আমি এই যে খেলি থকাৰ যিটো এটা প্ৰৱণতা এটা আছিল সেইটো যোৱাৰ লগে লগে আমাৰ কি হৈছে সেই খেল পথাৰত নতুন নতুন এক একো একোটা উদ্যোগৰ সৃষ্টি হৈছে কাৰোবাৰ ঘৰ বনোৱা ষ্টাৰ্ট হৈছে নিশ্চয়কৈ সেইবোৰ কাৰণতো এটা এটাকৈ আমাৰ যি এটা প্ৰৱণতা এটা চলি আছিল যিটো এটা আমাৰ দৈনন্দিন এটা ক্ৰীড়াৰ ক্ৰীড়াৰ যোনটো এটা মাধ্যমত আমি জৰুৰী জড়িত হৈ আছিলোঁ সেইটো হেৰাই যাবলৈ ধৰিছে ইয়াৰ লগে লগে মই ভাবোঁ এই যোনটো ক্ৰীড়াৰ বা মোবাইল গেমিঙৰ যোনটো উদ্যোগটো যথেষ্ট লাভাৱান্বিত হৈছে কাৰণ প্ৰত্যেকটো গেমৰ মোবাইল গেম লাগিলে সেয়া বি জি এম আইয়েই হওক বা ফ'ৰ চি অ' চি বা যিটোক আমি ক্লেছ অফ ক্লেঞ্চ বুলিয়ে কওঁ বা মোবাইল লিজেঞ্চ নামৰেই হওক তেওঁলোকে যিমান সময় অতিবাহিত কৰাব পাৰে এজন এজন শিশুক বা এজন যিয়ে নহওক সেই উপভোক্তাকাৰী সেই উপভোক্তাজনে যিমান সময় তেওঁৰ অপব্যয় কৰিব পাৰে সিমানেই হ'ব এই কোম্পানীটোৰ বা উদ্যোগটোৰ সিমানেই লাভাৱান্বিত হ'ব গতিকে নিশ্চয়কৈ আজিৰ দিনত অৰ্থাৎ এই একবিংশ শতিকাৰ মাজভাগত যিহেতু আমি আছো সেই মাজভাগত নিশ্চয়কৈ সকলোতকৈ বেছি লাভাৱান্বিত হোৱা উদ্যোগটোৰ উদ্যোগসমূহৰ ভিতৰত অন্যতম এটা উদ্যোগ হৈছে মোবাইল গেমিঙৰ উদ্যোগসমূহ আৰু এই প্ৰৱণতাটো যদি শেষ নহয় আমাৰ যিখিনি প্ৰজন্ম সেইখিনি বিপথে গৈ আছে আৰু নিশ্চয়কৈ এদিন বিপদত পৰিব আৰু সেই লগে লগে ইয়াৰ লগে লগে কি হ'ব উদ্যোগটো আৰু এখোপ আগলৈ যাব আৰু কিছুমান নহয় কিছুমান ক্ষেত্ৰত কিছুমান কিছুমান যিটো অভিযোগত তেওঁলোক হয়তো অভিযুক্ত হোৱাৰ ফল এটাও আছে গতিকে নিশ্চয়কৈ আমি সেই প্ৰৱণতাটো শেষ কৰিব লাগিব সেয়া লাগিলে মাতৃ পিতৃয়েই হওক বা অন্যান্য অভিভাৱকেই হওক তেওঁলোকে নিজৰ ল'ৰা ছোৱালীখিনিক বা যি এজন শাসন কৰিব লাগিব যে মোবাইল গেইমিঙৰ পৰা অকণমান আঁতৰি চলিব লাগিব নিজৰ পাঠ্যপুথিৰ সহিতে যি যি এটা শাৰীৰিক ক্ৰীড়াৰ জৰিয়তে আমি আমি আমি জড়িত হ'ব পাৰোঁ নেকি সেই প্ৰৱণতা এটা পুনৰবাৰ আমি গঢ়ি তুলিব লাগিব নহ'লে আমাৰ ধ্বংস হ'ব কিন্তু লাভত থাকিব এই মোবাইল গেমিঙৰ উদ্যোগসমূহ নিশ্চয়কৈ আৰু এই মোবাইল গেমিঙৰ মূলতে থকা অন্য এখন দেশ হৈছে চীন আৰু চীন দেশৰ চীন দেশ হওক বা দক্ষিণ কোৰিয়াই হওক সেই দক্ষিণ কোৰিয়াৰ যিখিনি কোম্পেনী সেইখিনি সেইখিনি লাভাৱান্বিত হ'ব গতিকে নিশ্চয়কৈ আৰু এটা আৰু এটা কাৰণ হৈ পৰিব যে আমি আমি নিজৰ সময় অপব্যয় কৰি অন্য এখন দেশৰ অন্য এখন দেশক অন্য এখন দেশৰ কোম্পানীক বা যি উদ্যোগ সেই উদ্যোগসমূহক ধ্বনি কৰিছোঁ নিশ্চয়কৈ আমি এটা ভাল প্ৰৱণতা এটা গঢ়ি তুলিবলৈ সময় আহি পৰিছে